নলবাৰী জিলাৰ পৰিৱেশটো সিমান এটা বেয়া নহয় কাৰণ তাত গছ গছনি আছে গছ গছনিৰ কাৰণে অলপ ঠাণ্ডা পৰিৱেশ গৰম আছে তীব্ৰ গৰম গৰম পৰিলেও সিমান এটা গুৱাহাটীত কৰি কম কাৰণ তাতে পৰিৱেশবিলাক ঠাণ্ডা আৰু বানপানী বাৰিষা বানপানী আহে যদিহে কি পাগলাদিয়া নদীটো ভাঙে তেতিয়াহ'লে অলপ বানপানী সোমায় আৰু এনেই বেয়া নহয় নলবাৰী জিলাৰ পৰিৱেশ